মই মোৰ গাঁওখনৰ বিষয়ে জনাতোটো বহুতেই জানো তাৰে ভিতৰত ক'বলৈ গ'লে আপোনাৰ গাঁওখনত সোমাই আপুনি নামঘৰটো দুভাগ পাব এভাগ উজনি আৰু এভাগ নামনি গাঁৱৰ কিবা সকাম নিকাম ভাওনা প্ৰদৰ্শন আদি হোৱাৰ আদি নামঘৰবোৰতে হয় সকলোৱে মিলা প্ৰীতিৰে কৰে বা আয়োজন কৰে আৰু বিহু ফাংচন কৰিবলৈ এটা ষ্টেজ আছে যোনটো গাঁৱৰ মূৰত বনোৱা হৈছে গাঁৱৰ কিবা বিয়া সকাম যিয়ে হওক সকলোৰে মিলা প্ৰীতিৰে কামবোৰ কৰি যায় গাঁৱৰ কিবা অসুবিধা কিছুমান মানুহৰ বোলে খোৱা বোৱাত অকণমান থকা বোৱাত অকণমান অসুবিধা হৈছে তেতিয়া সকলো গাঁৱৰ মানুহে সহায় সহযোগিতা আগবঢ়ায় আৰু কিছুমান চৰকাৰী আঁচনি যেনে অৰুনোদয় কিষান সেই আঁচনিসমূহ আহিলেও গাঁৱৰ মানুহ সকলোৱে মিলা প্ৰীতিৰে মিলা প্ৰীতিৰে ইজনে সিজনক কয় আৰু খেতি বাতি কৰোঁতেও ইজনে সিজনক সহায় কৰি দিয়ে যাতে এজনে অকলে কষ্ট কৰি বা কষ্টখিনি ভুগিব নালাগে সেইবাবে গাঁৱৰ মানুহখিনিয়ে সকলোৱে একটাভাৱে থাকে আৰু গাঁৱৰ মানুহ বিয়া সকাম যিয়ে হওক সেইবোৰত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়